মই মোৰ অধ্যয়নত যেতিয়া মই কিবা এটা অধ্যয়ন কৰি থাকোঁ মোৰ বুজিবলৈ হ'লে মই বহুত কিছুমান মই প্ৰথমতে মই পঢ়িবলৈ হ'লে মই নিজে কিতাপখন ভালকৰে পঢ়ি চাব লাগিব ঠিক তেনেধৰণৰে মই যেতিয়া প্ৰথম দশম শ্ৰেণীত আছিলোঁ তেতিয়া মই মোৰ দশম শ্ৰেণীৰ পৰিক্ষা দিবলৈ কাৰণে মই মোৰ শিক্ষাগুৰুসকলৰ ওচৰত মই কিছুমান বুজি নোপোৱা শব্দ বুজি নোপোৱা বাক্য মই তেখেতসকলৰ ওচৰলৈ লৈ গৈছিলোঁ এইটো বুজি পোৱা নাই বা এনেধৰণৰ কিছুমান কথা মই তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ আৰু মই কেতিয়াবা পুথিভঁৰালৰ পৰাও কিছুমান কিতাপৰ সহায় লৈছিলোঁ তেনেধৰণৰ মই পৰীক্ষাত উত্তিৰ্ণ হৈছিলোঁ আৰু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিলোঁ আৰু যেতিয়া মই দ্বাদশ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াও মই কিছুমান তেনেধৰণৰ সমস্যাৰ সন্মখীন হ'ব লগা হৈছিল কিছুমান কথা বুজি পাবলৈ মোৰ কষ্ট হৈছিল আৰু তেতিয়া মই বহুতো কিতাপৰ সহায় লৈছিলোঁ মোৰ নিজৰ মামাৰ সহায় লৈছিলোঁ তেখেত এজন শিক্ষক হিচাপে তেখেতৰ পৰা মই বহুতো সহায় পাইছিলোঁ আৰু মোৰ শিক্ষাগুৰুসকলে মোক বহুতো সহায় কৰিছিল তেওঁলোকে মোক কিছুমান উপদেশ দিছিল কেনেকুৱা ধৰণৰ কিতাপ পঢ়িলে মই মই ভালদৰে বুজি পাম বা ভালদৰে মই পৰীক্ষাত উত্তিৰ্ণ হ'ব পাৰিম আৰু এতিয়া মই বৰ্তমান মই এগৰাকী ছাত্ৰী হিচাপে মই কেতিয়াবা মোৰ মোৰ বিদ্যালয়ৰ পৰা বিদ্যালয়ৰ লাইব্ৰেৰী অৰ্থাত মই পুথিভঁৰালৰ পৰা মোৰ কিছুমান কিতাপৰ সহায় লৈ মই নিজৰ শিক্ষা জীৱনটো আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু মই কিতাপ পঢ়ি বহুত ভাল পাওঁ যিহেতু মই আৰু কিছুমান কিতাপৰ সহায় লৈ মই পিছলৈ আৰু আগবাঢ়ি যাম এনেকৈ বুলি ভাবিছোঁ